দুই হেজাৰ ষোল্ল চনত মই কমিটিৰ সম্পাদক হৈছিলোঁ আৰু সেই সম্পাদকৰ কাৰ্যকালত মই কল্যাণমূলক অনুষ্ঠান হিচাপে মোৰ মানে যোগমীয়া কল্যাণমূলক অনুষ্ঠান হিচাপে মই আৰম্ভ কৰিছিলোঁ গাঁওখনত সজাগতা মূলক সভা অসামাজিক কাৰ্যকলাপ ৰোধৰ ক্ষেত্ৰত আমি এটা কাৰ্যসূচী লৈছিলোঁ আৰু প্ৰতিটো চুবুৰীত গৈ আমি এই অসামাজিক কাৰ্যকলাপবিলাক বন্ধ কৰাৰ কাৰণে জনসাধাৰনক সজাগ কৰাৰ ক্ষেত্ৰত সজাগতা মূলক সভা অনুষ্ঠিত কৰিছিলোঁ আৰু সেই সভাত পুৰুষ মহিলাক যুৱক যুৱতী সকলোকে আবাল বৃদ্ধ বনিতা সকলোকে আমি নিমন্ত্ৰণ কৰি চুবুৰীৰ ৰাজহুৱা অনুষ্ঠানত লগ কৰি আমি তাত সজাগতামূলক সভা কৰিছিলোঁ আৰু তাত কেনেকৈ অসামাজিক কাৰ্যকলাপবিলাক বন্ধ কৰিব পাৰি এই ইয়াৰ ওপৰত আমি বিস্তৃতভাৱে বিশ্লেষণ আগবঢ়াইছিলোঁ আৰু তাৰ ফলত আমাৰ গাঁওখনত বিভিন্ন অসামাজিক কাম কাজ বন্ধও হৈছিল আৰু এই অনুষ্ঠানটোৰ জৰিয়তে গাঁওখনৰ লগত আমি ওতপ্ৰোতভাৱে জড়িত হৈছিলোঁ সকলো মানুহবিলাকৰ লগতে আমি চিনাকি হৈছিলোঁ আৰু এই সজাগতা সভাৰ দ্বাৰাই মানুহৰ মাজত কু প্ৰভাৱবিলাক বন্ধ কৰাৰ ক্ষেত্ৰত বহুখিনি সফলতাও আমি লাভ কৰিছিলোঁ আৰু তাৰ ফলত বহুতো মানুহ বেয়া পথৰ পৰা ভাল পথলৈ আগবাঢ়ি আহিছে বা ভাল পথলৈ ওলটি আহিছে যাৰ ফলত নেকি এতিয়া বিভিন্ন পৰিয়ালত যিবিলাক অশান্তি হৈ আছিল সেই অশান্তিবিলাক আজি নাইকিয়া হৈছে আৰু সেই পৰিয়ালবিলাকত এতিয়া এটা ভাল পৰিৱেশ সৃষ্টি হৈছে গতিকে মোৰ এইটো জীৱনৰ আটাইতকৈ কল্যাণমূলক আঁচনি বুলি মই অনুভৱ কৰোঁ